হেল্ল' কওকচোন অ' কওক অ' হয় দিয়ক অ' কওক অ' কওক কি লাগিছিল অ' হয় নেকি অ' অ' পাৰ্কিঙৰ জেগা আছে তাতে অ' দিম দক আপুনি যদি আহিব আহিলে অ' অ' অ' মোৰ হাউলি সেই ৰাস ৰাস মহোৎসৱত নাহিছে আপুনি ৰাস মহোৎসৱ চাব আহিছে অ' পাছেদি মোৰ মানে সেই হাউলি ৰাস মহোৎসৱৰ এই এটা যে হাইৱে' আছে হাইৱে'ৰ পাছফালে সোমাই যোৱা ৰাস্তাটোত ঘৰ অ' অ' মোৰ তাতে ঘৰ মই আমাৰ ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা আছে আপুনি গাড়ীখন লৈ আহিব পাৰিব অ' নহয় নহয় নাই অ' দহ টকা এটা দিব লাগিব দহ টকা এটা দিব লাগিব

অ' লটাৰী আছে লটাৰী গাড়ীৰ মানে লটাৰী কাটিব পাৰি কিবা কাটিব পাৰি মানে ৰাস মহোৎসৱৰ এইটো মানে গ্ৰে'ট গ্ৰেণ্ড বস্তু হয় এইটো আমাৰ মানে পঞ্চাছ টকা আছে এশ টকা আছে তাৰ ভিতৰতে পঞ্চাছ টকাটোত মানে বস্তুৰ মানে ডিমাণ্ডটো কম হয় এশ টকাটোৰ বস্তুটোৰ দামটো বেছি মানে এশ টাকাত গাড়ী আপুনি ৰ'ল্ছ ৰয়েল পাব আহিছে নতুনকৈ আহিছে এইবাৰ ৰ'ল্ছ ৰয়েল গাড়ীখন মানে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ আছে এনেকৈ থাৰ্ড প্ৰাইজ মানে সোতৰটা প্ৰাইজ আছে আৰু পঞ্চাছ টকাটোত আপোনাৰ বাৰটা প্ৰাইজ আছে

অ' হ'ব দিয়ক হ'ব দিয়ক